হেল্ল' অঁ হয় হয় কওকচোন আপুনি কোনে ক'লে অঁ কওক কওক হয় হয় লিষ্টখন মই পাইছোঁ পাইছোঁ মই এজনক দিলোঁ আমাৰ যিজন মানে লিডাৰ এতিয়া মই দিলো ললিত চেতিয়া দাক দিলো হা গ গোটেইখিনি লিষ্ট দিয়া হ'ল তেওঁ এতিয়া চাগে পঠিওৱা নাই অঁ অঁ হ'ব হ'ব আমি এইটো কামটো লাহে ধিৰে কৰি আছো এইপিনে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই যিমান লিষ্ট পাইছো যিমান আঁচনি পাইছো ঘৰৰ লৈকে ঘৰৰ নামলৈকে সকলোৱে দিয়া হৈছে আৰু আমি জনাই আছো ওপৰ মহলত যে আমাৰ নাজিৰা গাঁও পঞ্চায়তৰ যিমান দৰিদ্ৰ পৰিয়াল আছে অতি ভাৱে মানে ঘৰ পাব লাগে আঁচনি পাব লাগে অৰুণোদয় পাব লাগে অৰুণোদয় কিয় দিয়া নাই আমি ওপৰ মহলত জনাই আছো আপুনি চিন্তা কৰিব ধৰক প্ৰয়োজন নাই লাহে লাহে হৈ আহিব অঁ কওক

এইটো নতুনকৈ দিয়া হৈছে নাম সকলোৱে সেইটো মানে পৰ্যায়ক্রমে হ'ব অঁ লিষ্টটো নাম ওলাই গ'ল এতিয়া ছেকেণ্ডৰখিনি কাৰণে চলি আছে নহ'লে হ'ব আৰু এই এতিয়া জানুৱাৰী মাহতে হ'ব নতুন বছৰত এইখিনি বিষয়ে ইমান চিন্তা কৰিব নালাগে আৰু কি কি পোৱা নাই কওক

এইটো কৃষকৰ কাৰণে আপুনি এগ্ৰিকালচাৰ অফিচলৈ যাব লাগিব এইটো এগ্ৰিকালচাৰ অফিচ আছে আমাৰ নাজিৰা বালিঘাট চিনি পাই নহয় আপুনি অঁ বালিঘাটৰ তালৈ যাব লাগিব তাত গৈ আপুনি হেৰিয়ক দিব লাগিব কাগজ পত্ৰখিনি এই এ ডি অ' জনক দিব লাগিব অঁ এ ডি অ' ক দিলে আপুনি গোটেই হেৰিটো শিতানটো গম পাব কি পদ্ধতিৰে দিয়া হয় সেইটো আপুনি তেওঁৰ ওচৰত জনাব লাগিব অঁ এই এ ডি অ' নামটো মই এতিয়া পাহৰি গৈছো আপুনি তালৈ গ'লে গম পাব অঁ গম পাব অঁ অঁ অঁ সেইখিনি চলি আছে কাম অঁ সেইটো চলি আছে পাব পাব সেইটো যিসকলে আবেদন কৰিছে প্ৰতিজনে পাব অলপ দেৰি হ'ব অঁ এইটো মানে চৰকাৰে সমভাৱে দিব পৰা নাই যে সেইটো কাৰণে অলপমান সময় লাগিব চব হৈ যাব আপুনি একো চিন্তা কৰিব নালাগে আৰু কি কি আঁচনি পোৱা নাই আপুনি মোক জনাব মই সদায় আছোৱে আপোনালোকৰ লগত

কওক আৰু কি আঁচনি পোৱা নাই কওক গাঁৱৰ ৰাইজে হয় হয় হয় হয় অঁ হয় হয় হয় হয় এইটো মানে কি হ'ল এই অলপ ৰাস্তা পদূলি মানে অকণমান মানে বিসংগতি আছে বিসংগতিটো মানে কি পি ডাব্লিউ ডি মানে ৰাস্তাবোৰ আছে নাই পি ডাব্লিউ ডি য়ে ৰাস্তাটো পটককৈ এৰি নিদিয়ে পঞ্চায়তলৈ এৰি নিদিয়ে সেইটো কাৰণে কিছুমান বিসংগতি আছে এইবিলাক দূৰ কৰিব লাগিব লাহে লাহে বিসংগতিবিলাক চাম বাৰু এনেতো যিবিলাক এশ মিটাৰ দুশ মিটাৰ ৰাস্তা প্ৰায়ে বনোৱা হৈছে আৰু আমাৰ যিটো পঞ্চায়তৰ অন্তৰ্গত কৈলাশপতি ৰাস্তাটো সেইটো আমাৰ শিতানত ধৰা হৈছে এই দুহেজাৰ ছাব্বিছতটো হৈ যাব ৰাস্তাটো কমপ্লিট হৈ যাব অঁ হৈ যাব দুই হেজাৰ ছাব্বিছত অঁ আৰু কওকচোন সমস্যাবোৰ কওক আৰু এই জল জীৱনৰ সমস্যাটো পানী পাইছে নাই এইটো ব্যৱস্থাটো

অঁ এইটো এইটো অহা নাই ন অঁ এইটো আমাৰ নাজিৰা গাঁও পঞ্চায়তত এইটো স্কিম এটা আছে ন মাউৎখণ্ড বুলি এই স্কিমৰ পানীটো আপোনালোকে পোৱা নাই ন ঠিক আছে ঠিক আছে এইটো মানে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পিছত আপুনি আবেদন কৰিব আবেদন কৰাৰ পিছত আপুনি মোক পুনৰ জনাব যদি নাপায় এইটো খালী আপুনি প্ৰথমতে জন স্বাস্থ্য কাৰ্য বিভাগৰ অফিচলৈ যাব লাগিব নাজিৰা যিটো অফিচ আছে এই কাৰ্যালয়ত আপুনি জনাই আহিবগৈ তাৰপিছত যদি নাপায় মোক আকৌ ক'ব আপুনি কাৰণ পানীটো হৈছে ম মূল সমস্যা পানী নহ'লেতো নহ'ব কিন্তু আমাৰ নাজিৰাত পানীটো বহুত বেয়া ওলাই নহয় আপুনি পানী ওলাব নোৱাৰে আমাৰ সেইকাৰণে ইয়াত মানে জল জীৱনৰ হেৰি লাগিবই ঠিক আছে এইখিনি মই কৈ দিম খালী আপুনি হেৰি কৰক আবেদনটো কৰি লওক এই কাৰিকৰী কাৰ্যালয়ত অঁ আৱেদনখন লৈ যাব আপুনি অঁ মই কেইদমান পাছতে গ যাম বিহু আগে আগে যাম মাঘৰ বিহুৰ আগতে মাঘ বিহু আগতে দিব আপোনালোকৰ অভিযোগবিলাক কি কি আছে লিখিতভাবে দিব আপুনি মোক যদি ওচৰত লগ নাপায় আপুনি এই ললিত চেতিয়া দাক দিলেও হ'ব আৰু কিবা ক'ব নেকি অঁ এইটো বসুন্ধৰা অঁ বসুন্ধৰা এইটো কামটো এতিয়া এইকেইদিন বন্ধ হৈ আছে আৰু এই আকৌ মানে পুনৰ দুহেজাৰ পঁচিছৰ ফেব্ৰুৱাৰী মাৰ্চমান পা চলিব এতিয়া এইকেইদিন বন্ধ কৰি ৰখা হৈছে হ'ব হ'ব এইবোৰ কাৰণে চিন্তা কৰিব নালাগে এইবোৰ পতাৰ পৰা ধুনীয়াকৈ দি অহা হৈছে আৰু একাধিক ক্ৰমে চলি গৈ আছে ইমান চিন্তা কৰিব প্ৰয়োজন নাই

হয় হয় এইটো ভালে ক'লে এইটো মানে কাৰণ কেলে এইটো মূল সমস্যা মাটি পট্টা লোৱাটো আৰু নিজৰ নিজৰ নামত কৰি দিয়া হৈছে সেইখিনি কাৰণে ইমান চিন্তা কৰিবলৈ প্ৰয়োজন নাই হৈ যাব আৰু কওক আৰু কি সমস্যা আছে কওক অঁ সুবিধা পোৱা নাই ন অঁ অঁ এ

অঁ এইটো দুই লাখটো মানে দিয়া হৈছে বচা বচা বচা পিচা শিক্ষিত যুৱকক দিয়া হৈছে যিখিনি বৰ্তমান মানে গ্ৰেজুৱেশ্যন লৈ আছে সেইখিনিক প্ৰথমতে দিয়া হৈছে তাৰপিছত তলৰ লেভেলৰখিনিক দিয়া হ'ব অঁ সেইটো দু দুহেজাৰ পঁচিছৰ লাষ্টত হৈ যাব এইখিনি অঁ এইটো মানে এতিয়া চলি থকা নাই বাৰু এইটো চলি যাব পটককৈ নে এইটো আপুনি এছ ডি অ' অফিচত খবৰ কৰিলে হ'ব এই বিভাগটো এছ ডি অ' অফিচতে জমা লয় কাগজপত্ৰবোৰ তাতে জমা দিব লাগিব তাৰপিছতহে বেংকলৈ যাব এইবোৰ আগে এছ ডি অ' অফিচত জানি ল'ব লাগিব তাপা তাত যদি নিৰ্বাচন হৈ যায় তেতিয়া বেংকলৈ যাব বেংকলৈ যোৱা লগে লগে আৰু ইমান দিগদাৰ নহয় আৰু

হ'ব তেতিয়াহ'লে ন' অঁ হ'ব ধন্যবাদ অঁ